বিজ্ঞান বিষয়টো সৰু সৰু ল'ৰা ছোৱালীবিলাকে টান পায় পঢ়িবলৈ অলপমান তেওঁলোকে মন নকৰে কাৰণ সিহঁতে বিজ্ঞানৰ কথাবিলাক অলপমান কঠিন হয় ন মানে মগজটো লগাব লগা হয় কিন্তু বিজ্ঞানৰ বস্তুবিলাক যদি আমি সাধু আকাৰে সৰু সৰুকৈ গল্পৰ টাইপত যদি বনায় শিশুৰ আগত উপস্থাপন কৰোঁ তেতিয়াহ'লে শিশুসকল কি হয় আগ্ৰহী হয় আৰু বিশেষেকৈ এক্সপিৰিমেণ্টেল যিবিলাক বস্তু যদি আমি ঘৰতে কৰি দেখাব পাৰোঁ গতিকে তেতিয়া তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে যিটো নিজে প্ৰেকটিকেলি কৰিব যেতিয়া পাব তেতিয়া সেই বস্তুটোৰ প্ৰতি তেওঁলোকৰ দুগুণ উৎসাহ বাঢ়িব আৰু তেতিয়া পঢ়িবলৈও ইচ্ছা কৰিব গতিকে সৰু সৰু ল'ৰা ছোৱালীক বিজ্ঞান পঢ়িবলৈ হ'লে প্ৰথমতে আমি সেই বিজ্ঞানৰ যিটো বস্তু সেই বস্তুটোক আমি কেনেদৰে উপস্থাপন কৰিম ধৰক এতিয়া পিক্সাৰ পিক্সাৰৰ সহায়ত আমি বিজ্ঞানৰ যদি পাঠ্যপুথিবিলাক প্ৰস্তুত কৰোঁ পিক্সাৰটো দেখুৱাই পেলাই তেওঁলোকক আমি বুজাব পাৰোঁ যে সেইটো বস্তু এনেকৈ ধৰণে হৈছে এইটো এইটো এনেকৈ ধৰণে হৈছে গতিকে বিজ্ঞান পঢ়াবলৈ হ'লে আমি পদ্ধতি কিছুমান নিৰ্দিষ্ট পদ্ধতি ব্যৱহাৰ কৰিব লাগিব এটা তাৰে ভিতৰত এটা পদ্ধতি হৈছে যে যিটো আমি পিক্টৰিয়েল চাইন্স বা পিক্সাৰ দি পেলাই বিষয়বস্তুক উপস্থাপন কৰিব লাগিব দ্বিতীয়তে কৰিব লাগিব যে সেই বিজ্ঞানৰ সৰু সৰু ছাত্ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আমোদ লগাকৈ বিজ্ঞানৰ সেই বে ৰসিক বস্তুবিলাক আমি গল্প বা সাধুৰ ৰূপত উপস্থাপন কৰিব লাগিব তেতিয়া তেওঁলোকে পঢ়ি ভাল পাব আৰু বিজ্ঞানৰ বস্তুক যদি কথোপকথনৰ মাধ্যমেৰে বুজাবলৈ যাওঁ ছাত্ৰ ছাত্ৰীসকলক বা সৰু সৰু ল'ৰা ছাত্ৰীসকলক তেতিয়া তেওঁলোকে নিজে যদি ইমপ্ৰোভ হ'ব পাৰিব তেতিয়া সেই বস্তুটোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ জন্মিব আৰু বিজ্ঞান পঢ়িবলৈ ভাল পাব